হয় অঁ হয় কওকচোন অঁ অফাৰ চলি আছিল আৰু কেইটামান সৰু লৰা ছোৱালীৰ চেৰেলেক বনভিটা আৰু চেম্পু চাবোন চলি আছে আৰু কিছুমানে

অঁ অঁ অঁ হয় পাবহি পাবহি আহিব তেতিয়া